হেল্ল' অঁ অঁ মই ভাবিছিলোঁ কথা এটা এই আমাৰ স্কুলৰ ইষ্টুডেণ্টখিনিক এটা ত্ৰিপলৈ লৈ যাওঁ বুলি অঁ অঁ হেৰি আমি ভাবিছোঁ এই চৰ চৰাইদেউ মৈদামলৈকে লৈ যাওঁ ভাল হ'ব হয়নে হয় হয় হয় অঁ তাকে মই ভাবিছোঁ হেৰি আমি এটা কাম কৰোঁ বিছ মাৰ্চলেই লৈ যাওঁ ল'ৰা ছোৱালীখিনিক অঁ অঁ আপুনিও ওলাব আৰু হেৰি আকৌ আমি ভাবিছোঁ পাৰ পাৰ্ছন পাঁচশ টকাকৈ ভাল হ'ব নি বাইদেউ অঁ তাকে মই ভাবিছোঁ আপোনাৰ লগত কথাটো অকণমান ডিছকাছ কৰি লওঁ তাৰপিছত আপুনি কি বা কয় পৰামৰ্শটো যি দিয়ে তাৰ ওপৰতে ডিচিশ্যনটো ল'ম বুলি আৰু

অঁ অঁ ঠিক আছে বাইদেউ ৰাখিছোঁ তেনেহ'লে আজিলৈ আৰু অঁ অঁ ঠিক আছে অঁ